ক'ত আছা অ' পিকনিক যাব লাগিছিল নহয় বিশ্বনাথ ঘাটৰ ফালে যোৱাহ'লে ভাল লাগিল হ'লে অ' কিমান তাৰিখমানে যোৱা তাকে তোমাৰ কিমান তাৰিখ মানে তোমাৰ গ'লে ভাল হ'ব বাৰু পোন্ধৰ তাৰিখ পোন্ধৰ তাৰিখৰ পাছত জানো তোমাৰ পোন্ধৰ তাৰিখৰ পাছত যোৱাতকৈ আগতে যাওঁ নেকি

তোমাৰ মোৰ তাৰমানে তোমাৰ বিহু কিমান তাৰিখে অ' চৈধ্য আৰু পোন্ধৰ তাৰিখ অ' উৰুকা আৰু বিহু মোৰ বিহুৰ পাছত মোৰ অলপ তোমাৰ কাম আছিলে মানে তোমাৰ এফালে যাম বুলি ভাবি আছিলোঁ সেইটো কাৰণে ভাবিছোঁ মানে তোমাৰ অ' তেতিয়া মানে তোমাৰ হেৰি এইটো কি তোমাৰ সুৰজো পাবহি তোমাৰ বাৰ তেৰ তে তেৰ তাৰিখমানে যদি তোমাৰ তেৰ তাৰিখ মানে যদি গুচি যোৱা হ'লে বেছি অ' অ' হ হ হ এতিয়া কোন কোন যোৱা হ'ব এতিয়া কি গাড়ী মানে তোমাৰ প্ৰাইভেট গাড়ী লৈ যোৱানে তাকে বাজেট তোমাৰ বনামে তোমাৰ গাড়ী এতিয়া তোমাৰ কেনেকৈ কি নিয়া হ'ব বা

নিজৰ গাড়ী লৈ গ'লে তোমাৰ ভাল হ'ব ন কাৰণ তোমাৰ নহয়বা এইটো বছৰত নহয় তোমাৰ বহুত এক্সিডেণ্ট তোমাৰ হৈছে মানে তোমাৰ এনেকুৱা কমাৰ্চিয়েল গাড়ীবিলাক লৈ গৈ মানে তোমাৰ ড্ৰাইভাৰবিলাকে তোমাৰ মানে বহুত হেৰি কৰে ন তোমাৰ ড্ৰিংকছ শ্ৰিংকছ কৰা অলপমান চান্স থাকে নিজৰ গাড়ীয়ে লৈ যাওঁ এতিয়া বা তোমাৰ কি কি বা তোমাৰ খোৱা মেলা হয় বা তোমাৰ মাংস মাছ যে কেনেকৈ কি বা তাৰ ওপৰত মানে তোমাৰ বাজেটটো বনিব নে কি কোৱা

পাৰি তিনিশ টকাকৈ পাৰি তোমাৰ আমি আমি তোমাৰ বেছি মানুহ নাযাওঁ আমি কে তোমাৰ কেইটামান মানুহ যাওঁ ন তিনিশ টকাকৈ হৈ যাব ঠিক আছে ঠিক আছে বাৰু তোমাৰ ফোন কৰিম বাৰু দিয়া তোমাৰ কিটো কৰোঁ ন অহ ঠিক আছে